অ হেল্ল' অ হয় পাইছোঁ কি কৰিছা মই এনে আছোঁ ওম ভাল ভাল তোমাৰ কোৱা

অ আছেতো

অ অ মোৰো যাব লগা আছিলে অ যাম আকৌ আহিবা মই কলেজৰ ওচৰতে ৰখি থাকিম তুমি আহিবা আৰু কোন কোন যাব অ কোন কোন আহিব অ অ ঠিক আছে আহিবা আকৌ অ হ'ব ওম হ'ব দিয়া